আজিকালি আটাইতকৈ বেছি ব্যৱহৃত এপবোৰ হৈছে ডিজি ল'কাৰ গুগল ড্ৰাইভ ফ্লিপকাৰ্ট জিপে' জিঅ' ছাৱন ফোনপে' মিনট্ৰা হোৱাটছএপ ফে'চবুক টেলিগ্ৰাম ইত্যাদিসমূহ আৰু এইবিলাকৰ জৰিয়তে আমাৰ বিভিন্ন ধৰণৰ সুবিধা হৈছে প্ৰথমে যদি আমি চাওঁ ডিজি ল'কাৰত আমি বিভিন্ন ধৰণৰ আমাৰ যিসমূহ ডকুমেণ্ট সেইবিলাক আমি ইয়াত ৰাখিব পাৰোঁ যাৰ জৰিয়তে আমি আমাৰ যিসমূহ নথিপত্ৰ সেইসমূহ আমি লগত লৈ নুফুৰিলেও হয় আৰু বিভিন্ন কাৰণত যেনে আমাৰ লাইচেঞ্চ বা মাৰ্কশ্বীট তেনেকুৱা ধৰণৰ বস্তুসমূহ আমি সুবিধাজনকভাৱে যেতিয়াই তেতিয়াই ব্যৱহাৰ কৰিব পাৰোঁ তাৰপাছত যদি আমি চাওঁ গুগল ড্ৰাইভ তেতিয়াহ'লে গুগল ড্ৰাইভত আমি বিভিন্ন ধৰণৰ আমাৰ যিসমূহ ডকুমেণ্ট বিশেষকৈ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকে পঢ়াৰ যিসমূহ নোটছ সেইবিলাক ছেভ কৰি ৰাখিব পাৰে তাৰপাছত যদি ফ্লিপকাৰ্ট যিটো এপ সেই এপটোৰ জৰিয়তে আমি বিভিন্ন ধৰণৰ বজাৰ পাতিসমূহ কৰিব পাৰোঁ আৰু এই এপসমূহে আমাৰ বিভিন্ন ধৰণৰ আমাৰ যিসমূহ সময় সেইবোৰ সময়সমূহ আমাৰ লাঘৱ কৰিছে কিয়নো বজাৰলৈ গৈ বিভিন্ন ধৰণৰ বস্তুসমূহ আমি কিনিবলৈ যোৱা যিটো আমাৰ সময়ৰ অসুবিধা বা যান বাহনৰ ক্ষেত্ৰতো বিভিন্ন ধৰণৰ যিসমূহ অসুবিধা সেইসমূহৰ পৰা আমি লাঘৱ হ'ব পাৰোঁ ফ্লিপকাৰ্টৰ জৰিয়তে বিভিন্ন ধৰণৰ খোৱা বস্তুৰ পৰা আদি কৰি প্ৰসাধন বা আমাৰ দৈনন্দিন জীৱনৰ কাপোৰ কানি তেনেকুৱা ধৰণৰ বস্তুসমূহ আমি বাই কৰিব পাৰোঁ লগতে কম দামতো আমি কিনিব পাৰোঁ আৰু এই আৰু মোবাইলত থকাৰ বাবেই এনেকুৱা ধৰণৰ এপসমূহৰ সুবিধাৰ কাৰণেই আমাৰ আচলতে সময় আৰু পইচা লাঘৱ আমি কৰিব পাৰিছোঁ তাৰপাছত আমি যদি চাওঁ ফোন ফোনপে' বা গুগল পে' তেনেকুৱা ধৰণৰ সেই এ এপবিলাকৰ জৰিয়তে আমি ট্ৰানজেকশ্যন অতি সহজে কৰিব পাৰোঁ যিহেতু আমি কেশ্ব পইচা যদি লগত লৈ ফুৰোঁ কেতিয়াবা সেইবিলাক হেৰুৱাৰ চাঞ্চবিলাক থাকে বা কেতিয়াবা খুচুৰা পইচাৰ অভাৱত আমি কি কৰিব পাৰোঁ খুচুৰা পইচা কেতিয়াবা অভাৱ হয় যাৰ জৰিয়তে আমি কেতিয়াবা বস্তু জোখতকৈ বেছিও কিনি দিব লগা হয় যিহেতু খুচুৰা নাথাকে তেনেকুৱা ধৰণৰ অসুবিধাসমূহ আমি এনেধৰণৰ জিপে' বা ফোনপে'ৰ এপবিলাকৰ জৰিয়তে আমি সুবিধাসমূহ ল'ব পাৰোঁ লগতে যিকোনো ঠাইলৈ আমি পইচা ট্ৰাঞ্চফাৰ কৰিব পাৰোঁ তাৰপাছত যদি আমি চাওঁ মিশ্ব' বা মিনট্ৰা ধৰণৰ এপবিলাকৰ জৰিয়তেও আমি খুব সহজে আৰু ৰেহাই মূল্যত আমি বজাৰসমূহ কৰিব পাৰোঁ পাছতে